গছ বুলি ক'বলৈ গ'লে মই নেমুগছ আৰু নাৰিকল গছৰ কথাকেই কওঁ নেমু গছজোপা যেতিয়া আমি ৰোওঁ নেমু পুলিটো আমি যেতিয়া ৰওঁ সেই পুলিটো ৰুই যিমান প্ৰতিপাল কৰাৰ পাছতো নেমু পুলিটো যেতিয়া ডাঙৰ হয় তাত যেতিয়া নেমু গুটি লাগে সেই গুটি লগাৰ পাছতো সেই গছজোপাত এবিধ পোকে ধৰে আৰু সেই পোকবিধে গছজোপা মাৰি পেলায় হাজাৰ চেষ্টা কৰিও সেই নেমু গছজোপা বচাব পৰা নেযায় তাৰ পাছত নাৰিকল গছৰ কথাকেই কওঁ নাৰিকল গছজোপাও ঠিক একেই নাৰিকল গছৰ পুলিত যদি আপুনি সময়মতে পানী সঠিক সময়ত পানী নিমখ আৰু ইটাগুৰি আদি নিদিয়ে তেতিয়াও নাৰিকল গছজোপা বচাই ৰাখিবলৈ টান হয় গৰমৰ দিনত মই গছৰ পুলিবোৰ টাবত যিবোৰ পুলি থাকে সেই পুলিবোৰ মই ছাঁলৈ আনো সময়মতে গছপুলিবোৰত মই পানী দিওঁ গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বেৰা দিয়াওঁ ঠাণ্ডাৰ দিনতো ঠিক একেই ঠাণ্ডাৰ দিনত মই গছপুলিবোৰ টাবত থকা পুলিবোৰ ৰ'দলৈ নিওঁ পানী দিওঁ তেনেদৰেই মই গছপুলিবোৰৰ যতন লওঁ